মোৰ বাহিৰেও মোৰ পৰিয়ালৰ আমাৰ আইতা আছে আইতা খুব আগ্ৰহী কেতিয়াবা কেতিয়াবা মই ভাবোঁ মোতকৈয়ো আইতাৰহে বেছি ফুলবিলাক ৰোৱাৰ প্ৰতি গুৰুত্ব আছে আইতাই মানে ফুলবিলাক ইমান ধুনীয়াকৈ ৰোৱে আৰু প্ৰতিটো ছিজনতেই মানে ফুল কিছুমান আইতাই ৰুই ফুলা ফুলি থকাটো মানে ভাল পায় সেয়েহে বিভিন্ন সময়ত হোৱা ফুল আইতাই ৰাখিব বিচাৰে মানে ৰুবও বিচাৰে আৰু এইফুলবিলাকৰ আইতাই খুব ধুনীয়াকৈ যত্ন লয় তলত যদি কেতিয়াবা মানে অলাগতিয়াল বন হয় এইবিলাক গুচাই থাকে পুৱা গধূলি পানী দিয়ে কলম দিয়ে ফুলবিলাক যদি ফুলি মৰহি যায় সেই ফুলবিলাক আকৌ আইতাই ধুনীয়াকৈ সেইবিলাক চিঙি আকৌ মানে সেই গুটি যোৱাই মানে যিটো আকৌ গুটিৰে নতুনকৈ মানে পুলি সিঁচি দিয়ে এনেধৰণে আইতাক মই সৰুৰেপৰাই দেখি আহিছোঁ আৰু যদিহে কোনোবাই ফুল চিঙে বা চাইকেলখনেই হওক বা বাইকখনেই হওক ফুলৰ কাষেৰে যদি লৈ যায় আইতাৰ খুব খং উঠে ফুল বেয়া হোৱা দেখিলে আইতাই মানে একদম মৰিয়েই যাব ইমান খং উঠে আৰু সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা যদিহে ফুলবিলাক চিঙি বা দৌৰা দৌৰি কৰে আইতাই এনে সৰু ল'ৰা ছোৱালীক ভাল পায় কিন্তু ফুল চিঙা দেখিলে আইতা মানে একদম ৰ'ব নোৱাৰে আৰু সিহঁতক মানে মাক দেউতাকক কয় বা সিহঁতেতো কথা নুশুনেই গতিকে মই আমাৰ পৰিয়ালত আইতাকেই মই এনেকুৱা দেখিছোঁ বাকী মা দেউতাইয়ো ফুল ভাল পায় কিন্তু ফুলৰ প্ৰতি মানে ইমান যত্ন মা দেউতাহঁতে লোৱা দেখা নাই কিন্তু আইতাই বহুত যত্ন লয় ফুলৰ মানে বেয়াই লাগে আইতা থকা মানে ঘৰত ফুলবিলাক মানে ফুলি থাকিব এনেকুৱা লাগে আইতাই কয় কেতিয়াবা মই থকালৈকে এইবিলাক দেখিবি আৰু মই নোহোৱা হোৱাৰ লগে লগে ফুলবিলাক যে কি হৈ যাব আমাৰ বাগিচাখন এতিয়া আইতাৰ কাৰণেই শুৱনি হৈ আছে